আমি বেছি দূৰত মাছ ধৰিবলৈ নাযাওঁ গাঁৱতেই ধৰোঁ গাঁৱতে খাল বিল পুখুৰী আমাৰ আছে এতিয়া বুলি নহয় আগৰ পৰাই আছে আমাৰ আজোককাহঁতৰ দিনৰ পৰাই আছে মাছ ধৰা নিয়ম আৰু ধৰি সকলোৱে ভাল পায় মা দেউতা সকলোৱে ধৰে ধৰিও ভাল লাগে আৰু খায়ো ভাল লাগে বেছিকৈ আমি পুঠি গৰৈ কাৱৈ খলিহনা মাগুৰ শিঙি লোকেল প্ৰজাতিৰ মাছবিলাক আমি বেছিকৈ ধৰোঁ খাইও ভাল পাওঁ এইবিলাক আমাৰ মাছত বহুত ভিটামিন থাকে সেইকাৰণে আমি ধৰোঁ আৰু খায়ো ভাল পাওঁ এইবিলাক ধৰি কেতিয়াবা গাঁৱতে ধৰোঁ যে বহুত বহুত মানে মাছ পাওঁ ধৰি সেইবিলাক আমাৰ গাঁৱতেই বেপাৰী আছে বেপাৰীবিলাকক মাতোঁ মাতি বজাৰতকৈ মানে অলপ কম দামত তেওঁলোকক দিওঁ ধৰক পুঠি মাছ এক কেজিত ডেৰশ টকা গৰৈ মাগুৰ শিঙি সেইবিলাকত দুশ আঢ়ৈশ তেনেকৈ আমি দিওঁ আমাৰ গাঁৱত তেনেকেই মাছ পুঠি বিলাক ধৰি খাওঁ আনকো খুৱাওঁ এনেই গেলি পচি মানে বেয়া হৈ যোৱাতকৈ তেনেকৈ বেপাৰীক দিওঁ কিবা এটা আমাৰলৈও ৰয় তেনেকেই মানে আমি চলি আছো বুলি ক'ব লাগিব আৰু আজিকালি কিন্তু আমি সাধাৰণতে এনেকৈ গাঁৱত মাছ ধৰি মানুহবিলাকক মাতি বা বেপাৰীক মাতি কম দামত দিওঁ বেপাৰীবিলাকে কিন্তু তাতকৈ তেওঁলোকৰ পৰা যদি আমি লোকেল মাছবিলাক কিনো তেওঁলোকে দামটো বেছি লয় সেই তেনেকুৱাই আৰু তেনেকেই চলি আছে